হয় মই আমাৰ ধৰ্মটো সকলোতকৈ ভাল বুলি ভাবোঁ কাৰণ আমাৰ বৈষ্ণৱ ধৰ্মৰ বিষয়ে ক'বলৈ গ'লে আমাৰ বৈষ্ণৱ ধৰ্ম আমাৰ বৰ্তমান ধৰক শংকৰদেৱৰ ৰচিত ৰচিত শংকৰদেৱে প্ৰচাৰ কৰা কিন্তু এতিয়া আমি যিজন গুৰুজনাৰ যিজন গৰুৰ ওচৰত আমি শৰণ ভোজন লৈছোঁ তেখেত হৈছে আমাৰ মানে তেওঁ গৃহস্থি ধৰ্ম পালন নকৰে আৰু যিহেতু ধৰ্মৰ ক্ষেত্ৰত আমাৰ যিটো বৈষ্ণৱ ধৰ্মৰ আমি যিখিনি যেনেধৰণে আমি নীতি কৰ্ম সমাজত যিখিনি যেনেধৰণে কৰোঁ বা আমাৰ যিখিনি নিয়মাৱলি মতে আমি চলোঁ সেইখিনিত আমি তাত আমাৰ ডিমত নাই আমি সকলো দিশতে ভাল বুলি ভাবোঁ আমাৰ গুৰুজনা আমি যাৰ ওচৰত পিতাম্বৰ দেৱগোস্বামীৰ ওচৰত আমি শৰণ লৈছোঁ তেখেত হৈছে অবিবাহিত আৰু ধৰ্মৰ ক্ষেত্ৰত কিন্তু আমি গৃহস্থী ধৰ্মটোক মই মোৰ ফালৰ পৰা মানে মই হেৰি গুৰুজনাই যিহেতু মানে অবিবাহিত গতিকেলৈ আমি তেখেতক বিশেষভাৱে আমি সন্মান কৰোঁ আৰু তেখেতৰ যথেষ্টখিনি আজি সমাজত তেখেতৰ নাম ব্যয়বহুল বুলি আমি ভাবোঁ গতিকে আমি যিটো সনাতনীয়া বৈষ্ণৱী সনাতনীয়া আমি যিমতে আমি চলোঁ তেখেতে আমাক চলিবলৈ আমাক যিখিনি নীতি নিয়ম যিখিনি মানে আমাক শিকোৱাইছে বা যিখিনি দেখুৱাই দিছে সেই বিষয়ত আমি যথেষ্ট আনন্দিত হওঁ আৰু যথেষ্ট আমি ভাল বুলি ভাবোঁ গতিকে আমি আমাৰ ধৰ্মটোক মই সকলো দিশতে আন ধৰ্মতকৈ মই বেলেগ বুলি ভাবোঁ আৰু তাৰ প্ৰতি মোৰ তেওঁ আমাৰ অন্য ধৰ্মৰ প্ৰতিও আমাৰ মানে বিষ্ঠা বা অন্যান্য আমাৰ হেৰি বেয়া প্ৰভাৱ নাই আমি যিহেতু ভাৰতবৰ্ষৰ ভাৰতবৰ্ষখন ধৰ্ম নিৰপক্ষ দেশ গতিকেলৈ ভাৰতবৰ্ষত যি যি ধৰ্মই নলও তেওঁ তেওঁলোকতো তেওঁলোক কেনেধৰণে ভাল বুলি কয় তেওঁ মন্তব্য তেওঁলোকে কৰিব আমাৰ তাত ক'বলগীয়া নাই কিন্তু আমাৰ ধৰ্মটো আমাৰ ফালে আমি বৈষ্ণৱ সনাতীয়া ধৰ্ম হিচাপে আমাতোক আমি যথেষ্টখিনি ভাল বুলি ভাবোঁ আৰু আমি বৈষ্ণৱ সনাতনীয়া হিচাপে জয় গুৰু শংকৰ আৰু আমি কৃষ্ণ কৃষ্ণদেৱক আৰু আমি শংকৰদেৱকে আমি শ্ৰেষ্ঠ বুলি মানো গতিকেলৈ ধৰ্মৰ বিষয়ে আৰু যথেষ্টখিনি ক'ব লগা আছে থাকিলেও মই সিমান সবিশেষ কৰো কোৱাটো মোৰ সিমান মানে অভ্যাসগত হেৰি নাই কিবা বক্তৃতা দিয়াৰ মানে অভ্যাস নাই গতিকে ইমানকে কৈ মই সামৰণি মাৰিলোঁ